হয় সাৰ দিয়া শাক পাচলিতকৈ নিজে ঘৰত কৰা শাক পাচলিয়ে আমাৰ বহুতো উপকাৰ শক্তি দিয়ে বা উপকাৰ কৰে শৰীৰত যেনে ধৰক আমাৰ আমি ঘৰতে ঘৰুৱা হিচাপে সকলো পা শাক পাচলি আমি ঘৰতে ৰোপণ কৰোঁ বেঙেনা এতিয়া খৰালি কাল খ খৰালি কালত কৰা আলু কবি গাজৰ মূলা এতিয়া লাই শাক পালেং শাক লফা শাক এতিয়া যিটো আমাৰ খৰালি মাহ আহি আছে আহিছে আৰু সম্পূৰ্ণকৈ আমি গাজৰ ধনীয়া মানে সাৰ নিদিয়াকৈ আমি সাৰ নিদিয়াকৈ আমি ঘৰতে ৰূপায়ন কৰি লওঁ আৰু আমাক যথেষ্টখিনি সেই শাক পাচলিয়ে শক্তি যোগান ধৰে আমাক শক্তি শক্তিৰ যোগান ধৰি বহুত ভালে থাকে শক্তিৰ যোগান ধৰে ঘৰৰ শাক পাচলিয়ে আৰু কিনা শাক পাচলি খালে মানে আমাৰ শৰীৰত বহুতো ক্ষতি হয় কবি বিশেষকৈ আমি এতিয়া ঘৰত কৰা কবিটোতকৈ কিনা কবিটো সোৱাদটো কম আৰু বহুত গেছ হয় গেছৰ প্ৰব্লেম বেছি হয় সেই কিনা কিনা কবিটো খালে বহুত বহুত বেছি পৰিমাণৰ সাৰ সাৰ দৰৱ দৰৱ দিয়া যায় সেইকাৰণে আমি এতিয়া কবি ঘৰতে কৰোঁ সেই শাক পাচলি দৰৱ দিয়া শাক পাচলিত দৰৱ দিয়া কিনা সেইবোৰ খাই মানুহ মানুহবোৰৰ পাথৰ এনেকুৱা নানান ধৰণৰ বেমাৰ হয় ঘৰত কৰা শাক পাচলিয়ে আমাৰ দেহৰ দেশৰ দেহৰ অকণমানো অপকাৰ নকৰে বৰঞ্চ শক্তি যোগায় আৰু ঘ ঘৰৰ ঘৰৰ শাক পাচলি শা ছিঙি থৈ দিলেও একো নহয় তিনিদিন চাৰিদিন আমাৰ তেনেকৈ সতেজ হৈ থাকে কিন্তু বজাৰৰ বজাৰৰ সাৰ দিয়া দৰৱ দিয়া শাক পাচলিবোৰ শাক বা পাচলি মুঠি কিনি আনিলে আজি কিনি আনিলে কিন্তু কাইলৈ কাইলৈলৈ মৰহি যায় কাৰণ তাত বহুত ইউৰিয়া আৰু তেনেকুৱা বহুত কিবা কিবি দৰৱ দৰৱ দিয়া হয় যেনেকৈ এটা বেঙেনা এতিয়া বজাৰত দেখিব আপুনি পুৰা একদম চিকচিকীয়া হৈ থাকিব কিন্তু ঘৰত পোৱা সেই লগে লগে বেঙেনাটো একদম লেৰেলি মেৰেলি নাইকীয়া হৈ যায় আমাৰ ঘৰত কিন্তু কৰা বেঙেনাবোৰ একদম চিঙাৰ পিছত তিনিদিন চাৰিদিন সতজ সতেজকৈ হৈ থাকে আপুনি এতিয়া বজাৰত যদি লাও এটা চাই লাওটো একদম বজাৰৰ পৰা অনাৰ পিছত তিনিদিন চাৰিদিনৰ পিছত তুতুৰা পৰি যায় আমাৰ কিন্তু সেই আমাৰ ঘৰতে কৰা শাক পাচলি ৰঙালাও এতিয়া সতেজেই হৈ থাকে তিনিদিন চাৰিদিনৰ চিঙাৰ পিছত তিনিদিন চাৰিদিন থকাৰ পিছতো আমি সাৰ সাৰ দিয়া শাক পাচলিতকৈ নিজে ঘৰত কৰা শাক পাচলিৰ বহুত উপকাৰী বুলি আমি ভাবোঁ শক্তি প্ৰদান কৰে আমাৰ দেহত সেই ঘৰতে কৰা সৰ্বসাধাৰণতে আমাৰ সৰু সুৰা বেমাৰ হোৱা দেখা নাযায় গাঁৱৰ মানুহক প্ৰায় গাঁৱৰ গাঁৱলীয়া মানুহে নিজেই ঘৰতেই শাক পাচলি কাৰণ ৰোপণ কৰি শা নিজৰ ঘৰৰ শাক পাচলিয়েই শাক পাচলি খায় সেইকাৰণে টাউনৰ মানুহবোৰৰ এনেকুৱা ডাঙৰ ডাঙৰ বেমাৰ হোৱা দেখা যায় কাৰণ তেওঁলোকে তেওঁলোকে সেই শাক সাৰ দিয়া শাক পাচলি খোৱাৰ বাবেহে তেওঁলোকৰ তেনেকুৱা নানা ধৰণৰ বেমাৰ হোৱা দেখা যায় সেইবাবে সাৰ দিয়া শাক পাচলিতকৈ নিজেই ঘৰত কৰা শাক পাচলিয়েই মই শৰীৰৰ বাবে উপকাৰী বুলি ভাবোঁ